মোৰ নিজৰ বিষয়ে মই ইয়াকে কম যে মই শ্ৰী ববিতা দেৱী মই ইয়াৰে এখন ব্যক্তিগত জুনিয়ৰ কলেজত কাম কৰি আছোঁ কলেজখনত গৈ মই ভাল পাওঁ মই তাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ৰাতিপুৱাৰ পৰা আবেলিলৈকে সময়খিনি পাৰ কৰোঁ আৰু ৰাতিপুৱা গৈ কেতিয়ানো আবেলি হয় তাক গমেই নাপাওঁ টাইমটো সময়খিনি ইমান সোনকালে গুচি যায় আৰু মই সংগীত ভাল পাওঁ গান গাই ভাল পাওঁ গান শুনি ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ কাম কৰি ভাল পাওঁ ঘৰুৱা কামেই হওক ৰান্ধি বাঢ়ি ভাল পাওঁ ৰান্ধি বাঢ়ি বিধে বিধে বনাই মই খোৱাই ভাল পাওঁ খাবও ভাল পাওঁ আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো মই জড়িত হওঁ সেইসকলৰ লগত নিজৰ ভাল লগা বেয়া লগা বিষয়কত বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰো বিভিন্ন সেই সংঘ কিছুমান স্থাপন কৰা হয় তাতে বিভিন্ন ধৰণৰ বিষয়ক লৈ আলোচনা কৰা হয় গতিকে নিজে জনাখিনিও মই তাত ব্যক্ত কৰো আৰু বেলেগৰো কথাখিনি মই শুনোঁ গতিকে ভাল লাগে আৰু মই কিতাপ পঢ়িও ভাল পাওঁ টিভি চাই ভাল পাওঁ ফুৰি ভাল পাওঁ এইদৰে মই ভাল পাওঁ মই এম এ কৰিলোঁ এম এ কৰোঁতে মই অসমীয়া বিষয়ত এম এ কৰিছিলোঁ স্নাতক স্নাতকোত্তৰ কৰিছিলোঁ গতিকে তাৰ পিছত আৰু বিভিন্ন ধৰণৰ পঢ়াৰ ইচ্ছা আছিল যদিও মই ইমান বিশেষ পঢ়িব নোৱাৰিলোঁ গতিকে এতিয়া মই যিখিনি পাৰোঁ আজৰি সময়ত মই কিতাপ পঢ়ি ভাল পাওঁ আৰু যিমান পাৰোঁ সিমান কিতাপ পঢ়িবলৈ বিচাৰোঁ